আমি ঘৰতে চৰবত বনাব পাৰোঁ যেনে এই নেমু চৰবত আঠীয়া কলৰ চৰবত থেকেৰা টেঙাৰ চৰবত টোপ মাহ ভিজাই কিনে চৰবত কৰিব পাৰি তাৰপাছত বিভিন্ন ধৰণে আমি কেঁচা আমৰো চৰবত বনাব পাৰি যেনেকৈ এই আঠীয়া কলৰ চৰবতটো এনেকৈ বনোৱা হয় আঠীয়া কলটো ভিজাই থব লাগে ভিজাই থৈ কিনে গুটিবিলাক তাৰ পৰা আঁতৰাই দি তেনেকৈ আঠীয়া কলৰ চৰবতটো বনোৱা হয় তাৰপাছত টোপ মাহটো ভিজাই থৈ এনেকৈ চৰবত বনাই খাব পাৰি টোপ মাহটো এনেকৈ ভিজাই থৈ এনেকৈ চৰবত বনায় থেকেৰা টেঙাটো ৰাতি ভিজাই থৈ কিনে ৰাতিপুৱা এইটো থেকেৰা টেঙাটোৱে থেকেৰা টেঙাটো এই মথি কিনে হাতেৰে সেইটো তাত চেনি নিমখ এইবিলাক দি কিনে থেকেৰা টেঙাৰ চৰবতটো খাবলৈ বিৰাটেই ভাল গৰমৰ দিনততো বিৰাটেই ভাল থেকেৰা টেঙাৰ চৰবতে দেহাটোও ভাল কৰে মানুহৰ গৰমৰ কাৰণে মানে এনাৰ্জী আনে নেমু চৰবতটোৱে এনাৰ্জী আনে এনেকৈ আৰু চৰবতবিলাক ঘৰত প্ৰস্তুত কৰিলে ভাল